হেল্ল' ছাৰ মই আপোনাক সুধিব খুজিছোঁ হেৰি নাৰ্ছাৰী এখনৰ মানে ভালকৈ প্ৰতিপাল কৰি ৰাখিবলৈ হ'লে বিশেষকৈ আপুনি হেৰি কথা কওকচোন মোৰ ইনডোৰ প্লাণ্টবিলাক আমি সুন্দৰকৈ ঠন ধৰি উঠিবলৈ আমি কেনেধৰণে প্ৰতিপাল কৰিব লাগে

হয় হয় হয়

হয়

হয়

টুকুৰা টুকুৰা

বালি গোবৰ আৰু আৰু মাটি হয়

খালী থাকে হয় আৰু এনেই ৰ'দত দিব লাগে নেকি মাজে মাজেনে নিদিলেও হ'ব যিবিলাক ভিতৰত হোৱা গছবিলাক ৰ'দত নথলেও হয়

হয় আৰু ধৰক সাধাৰণতে আমি নাৰ নাৰ্চাৰী এখন কৰিলে শাক পাচলিয়ে হওক বা এনেকৈ হওক সেইখিনি গোটেইখিনি আপুনি ক'ব নালাগে মোক হেৰি কৰকচোন নেমু নেমু খেতিটোৰ সম্পৰ্কে কওকচোন নেমু গছৰ বিষয়ে হয়

ডালত গুটি লাগে নেমু লাগে আৰু আৰু নেমু এনেই নেমু পুলি পুলিৰ পৰা নকৰি ডালৰ পৰাতো কৰা হয় কাটিং কৰি কৰা হয় সেইটো কেনেকুৱা ধৰণৰ প্ৰচেছত কৰিব পাৰি কলম দিয়েনে ডাঙৰ ডালনে সৰু ডালত দিলে ভাল হয়

থেংক ইউ থেংক ইউ হ'ব দিয়ক ঠিক আছে